হেল্ল' দাদা অ' মই যে কেব বুক কৰিছিলোঁ সনাতন হাজৰিকাই ক'লোঁ হয় আপুনি আহি পালোঁ বুলি ক'লে পোৱাহি নাই এতিয়ালৈকে আপুনি কি গাড়ী লৈ আহিছে বাৰু মইতো দেখা নাই মই ইউনিভাৰ্ছিটি ৰিলায়েঞ্চ পেট্ৰল পাম্পৰ সন্মুখতে ৰৈ আছোঁ হালধীয়া টি শ্বাৰ্ট এটা পিন্ধি আছোঁ মই ইয়াতে মই ইয়াতে ৰৈ আছোঁ আপোনাক দেখা নাই দেখোন মই এই আপুনিটো মোলে মেছেজ দিছিলে পাইছোঁহি বুলি মই মোৰ আচলতে বৰ দেৰি হৈ আছে মই এজন মানুহক লগ কৰিবগৈ লাগে মানুহজন গুচি যাব মানে মই আপোনালোকৰ আচলতে আপোনালোকৰ এজেঞ্চী এইকাৰণেই মই বুক কৰিছিলোঁ বোলো সোনকালে আপোনালোকে সঠিক সময়ত পোৱাবগৈ কিন্তু এতিয়া মোৰ সিফালেও নহ'ব আপুনি ক'ত পাইছেহি বাৰু অকণমান সোনকালে আহিবলৈ হেৰি কৰকচোন ট্রাই কৰকচোন মই মানে মই ইয়াতে সন্মুখতে ৰৈ আছোঁ মোক আহিলেই দেখিব যিমান পাৰে সোনকালে কৰকচোন নহ'লে বৰ অসুবিধা হ'ব পাই মোৰ